অঁ বাইদেউ কি কচ্ছি অঁ তাকে সেইদিনা আপোনাক বিয়া খানতে ভালকৈ মাত দিয়া নহ'ল তাকে বোলো খবৰ এটা লওঁ এ কিয়নো গ'লো বিয়াখন মোৰ বিয়াখনত গৈ মন চন ভালে নালাগিলে দিয়ক কইনাৰ মাকে মুখখন ফুলেই বহি থাকে বাপেকেও গোটাই থাকাত তামোল মোখা খাই বহি আছেই কি ক'ব তেনাহালি তাহোন গোটাই কাপোৰমোখা সাজি কাচি সাজি কাচি ওলেই নহয় ওলেই নহয় গোটেইকিটা ঘৰৰ ভিতৰতে সুমেই থাকেই দেখচি না এনকৈ কোনবাই বিয়া খাব মাতেই না অঁ সেইগ্ললা চব আছেই দিয়ক অঁ ভাত খাব যাওঁতে হৰেণৰ মাকে বোলে মাংসই নাপলাক ভাগত গম পাইন নে অঁ তাই মোক পিছত কৈছে যে বাইদেউ আপোনালোকে মাংস পালাক নে মই নাপ্লো মই অকল আলুইদি আঞ্জা দি থৈ দিছে অঁ গোটেই কেনেই কেনেই লাগিছে কেম্বা কেম্বা লাগিছে আঞ্জাখান গোটেইকেটা বিয়া খৱা হান লগা নাই দিয়ক আৰ ইমান বেয়া লাগিছে খাই এ নহয় নেকি কওকচোন এনকৈ কোনবাই বিয়া খাব মাতেই না বিয়া এখন পাতিছে সমাজৰ মাজত বিয়া এখন পাতিছে মানুহখিনিকে যদি মাত নেদেই কেনকৈ হ'ব

এ নাহুন নাজাঙে নেকি তাহুন যাবই দেখোন এক গোটেই মোৰ দেখলি খং উঠে দেখি থোকনা চোকনা মাদ্দিম গোটেই এ মোৰ গোটেই দেখলি গোটেই নকপো গা চা পিৰ পিৰেই কৰি যাব মাৰিয়ে দিম নেকি ইনকেহে মন যায় বেয়া লাগে দিয়কচোন সেয়ে দিয়কচোন আপুনি মাতিছে যিহেতো যামে আৰ দিয়ক অঁ মই আপোনাৰ লগতে যাম দিয়ক আপোনাৰ ঘৰত যায় তাৰ পিছতে যাম দিয়ক অঁ দিয়ক ৰাখো হ'লে